হেল্ল' মই সনাতন হাজৰিকাই কৈছিলোঁ আহাৰ ৰেষ্টুৰেণ্ট হয়নে ডিব্ৰুগড় অঁ মই আপোনালোকৰ ৰেষ্টুৰেণ্টৰ পৰা কেতিয়াবা কেতিয়াবা খাদ্য বস্তু অৰ্ডাৰ দি থাকোঁ অঁ মই আগতে অৰ্ডাৰ দিওঁতে আপোনাক কুঁহিয়াৰ বাৰী ইউনিভাৰ্ছিটি বেক ছাইডত আছে কুঁহিয়াৰ বাৰীত এইটো এড্ৰেছত পঠাইছিলে আপোনালোকে খাদ্যবিলাক এতিয়া মোৰ বিশেষ কাৰণত মোৰ এড্ৰেছটো সলনি হৈছে এতিয়া বৰ্তমান মই মালিনী পথ দুৱাৰা চুক ইউনিভাৰ্ছিটি কাষতে হাউছ নম্বৰ টুৱেণ্টি ফোৰ ইয়ালৈ আহিলোঁ আগতে মই সেই কুঁহিয়াৰ বাৰী এড্ৰেছত খাদ্য বস্তু লৈছিলোঁ এতিয়া মই ইয়ালৈ যিহেতু আহিলোঁ এতিয়াৰ পৰা মই যদি কিবা খাদ্য বস্তু লওঁ তেতিয়াহ'লে মই নতুন মালিনী পথ দুৱাৰা চুক হাউছ নম্বৰ টুৱেণ্টি ফোৰ এইটো এড্ৰেছতে ল'ম আপোনালোকে মোৰ এই এড্ৰেছটো নোট কৰি ৰাখিবচোন যদি কেতিয়াবা মই কিবা অৰ্ডাৰ দিওঁ তেতিয়াহ'লে আপোনালোকে এই এড্ৰেছটোতহে মোক খাদ্য বস্তুখিনি পঠাব